ফুৰিবলৈ যাওঁতে মই বিশেষকৈ ৰেল পচন্দ কৰোঁ কিয়নো ৰেলত আমি ভ্ৰমণ কৰিবলৈ যাওঁ তাত প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰি যাব পাৰোঁ কাৰণ ৰেলৰ খিৰিকিৰে আমি আমি কাষৰ প্ৰকৃতিবিলাক আমি চাই যাব পাৰোঁ তেনেকুৱা ধৰণৰ হয় আৰু থাকি গ'ল ৰেলত সদায় যাতায়তত সদায় আৰামদায়ক হয় তাত ক'তো খলা বমা কথা নাথাকে আমি একেটা সমানতে ৰেলে আমাক লৈ গৈ থাকিব আমি এটা আৰামদায়ক যাত্ৰাত আমি ৰে'লত যাব পাৰোঁ আৰু ৰেলত আপোনাৰ সকলো ধৰণৰ শৌচাগাৰৰ পৰা আদি কৰি টয়লেট এই গোটেই ব্যৱস্থাবোৰ থাকে তো ৰেলত এইখিনি সুবিধা পোৱা যায় আৰু ৰে'লত আমাৰ থাকি গ'ল লগৰ সমনীয়াৰ লগত হওক বা ফেমিলিৰ লগত হওক এইটো ফেমিলিৰ লগত হওক বা সমনীয়াৰ লগত যদি যাওঁ আমি অধিক ফূৰ্তি কৰি যাব পাৰোঁ ভিন্ন ধৰণৰ বস্তু ৰেলৰ ভিতৰতে আমি ক্ৰয় কৰিব পাৰোঁ এনেকুৱা ধৰণৰ কাৰণবিলাকত মই ৰেলৰ ভ্ৰমণৰ ক্ষেত্ৰত ৰেল সদায় পচন্দ কৰোঁ তাৰপিছত থাকি গ'ল ভ্ৰমণত ধন খৰচৰ বিষয়ে যদি ক'বলৈ যাওঁ ভ্ৰমণৰ ক্ষেত্ৰত মানুহে সদায় ধন খৰচ কৰিবলৈ খুকোজা লাগিব নালাগে বা সেইটোত বেয়া পাব নালাগে কাৰণ জীৱনটো সদায় দুদিনীয়া তেওঁ ভ্ৰমণৰ ক্ষেত্ৰত মানুহে অলপ হ'লেও টকা উলিয়াই অলপ হ'লেও পইচা সঞ্চয় কৰি ভ্ৰমণৰ কাৰণে খৰচ কৰিব লাগে কাৰণ মানুহৰ জীৱনটোত ফূৰ্তি লাগিবই সেইটো কাৰণে আৰু ভ্ৰমণৰ ক্ষেত্ৰত যদি আমি যাওঁ সদায় পইচাটো এটা আগেই আমি তাৰ কাৰণে কিমান কি বাজেট লাগিব এই বস্তুখিনি আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব এটা ভ্ৰমণত যেতিয়া আমি ওলাম তো সেই ভ্ৰমণত আমাৰ কিমানখিনি টকাৰ প্ৰয়োজন হ'ব সেই হিচাপ নিকাজটো কৰি লোৱাটো অতি জৰুৰী কাৰণ ভ্ৰমণত যদি আমি যাওঁতে যধে মধে যদি পইচাবিলাক খৰচ কৰোঁ তো শেষত গৈ আমাৰ অসুবিধাত পৰিব পাৰোঁ সেইটো কাৰণে এই ক্ষেত্ৰটোত আমি ভ্ৰমণত খৰচৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব তাৰপিছত হৈ গ'ল তাত ভ্ৰমণৰ ক্ষেত্ৰত দৰকাৰী বস্তু কিছুমান হঠাতে ল'বলগীয়া হ'ব পাৰে বা যিখিনি দৰকাৰী বস্তু থাকে সেইখিনি আগেই ক্ৰয় কৰিব লাগিব আৰু যদি হঠাৎ তাত কিবা দৰকাৰী বস্তু হৈ আহি ল'বলগীয়া হয়তো তেনেক্ষেত্ৰত ভ্ৰমণত ধন খৰচ কৰিবই লাগিব সেইকাৰণে আমি চাই চিতি খৰচখিনি কৰিব লাগিব আৰু সেয়াই ভ্ৰমণত মুঠতে ভ্ৰমণটো সদায় ফূৰ্তিদায়ক আৰু খৰচৰ কথা নাভাবি মানুহে জীৱনটো এবাৰেই সেইকাৰণে নতুন নতুন ঠাইত মানুহে ভ্ৰমণ কৰিবলৈ সদায় আগ্ৰহী হ'ব লাগে এই ক্ষেত্ৰত মানুহ সদায় যাব লাগে যেনেকেই নহওক কৰ্মজীৱনৰ পৰা অলপ হ'লেও ওলাই গৈ ভ্ৰমণৰ ক্ষেত্ৰত মানুহে অলপ খৰচ কৰি খৰচটো কৰিবই লাগিব যান্তিকতাৰ যুগ তো অলপ হ'লেও খৰচ কৰি মানুহ ফুৰিব মেলিব লাগে ফূৰ্তি কৰিব লাগে সেই মানে